অঁ পেহা অঁ অঁ

এই গোৱালপাৰাত বোলে কম্পিটিশ্যন আছে না আচ্ছা

আচ্ছা আৰু এই হেৰি বোধয় তাতেটো অলপ খৰচ পাতি লাগিব আচ্ছা ঠিক আছে হ'ব দিয়ক অঁ অঁ অঁ হ'ব হ'ব